কোনে কৈছে বাৰু হয় নেকি আপুনি কি নতুনকৈ আপোনাৰ ঘৰটো ডিজাইন কৰিব বিচাৰিছে হয় নেকি আপোনাৰ ৰিন'ভেশ্যনৰ কাম চলি আছে তাৰমানে হয় হয় হয় প্ৰথম কথাটো হ'ল আপোনাৰ ঘৰটোৰ কিমান কেইটা ৰুম আছে তাৰ ওপৰত ডিজাইন বাজেট ডিজাইনটো ডিপেণ্ড কৰিব আৰু আপোনাৰ চইচ আপোনাৰ কিছুমান যদি প্ৰীফাৰেঞ্চ আছে সেইবিলাক চাই আমি ডিজাইন কৰোঁ সেইখিনি আপুনি আপোনাৰ ডিটেইলছখিনি দিব লাগিব প্লাছ আপোনাৰ তাত আপোনাৰ বাজেটটো কিমান আছে আপুনি যদি আমাক কয় আমাৰ সুবিধা হয় আপোনাক মানে গোটেইখিনি ডিজাইন কৰি দিয়াত প্ৰথম কথা সেইটো সেইটো যদি আপুনি আপোনাক দি দিব পাৰে তেতিয়াহ'লে ভাল হ'ব মানে আমি কৈ দিব পাৰিম হয়

হয় আপোনাৰ এই চাৰিটা চাৰিটা ফ্ল'ৰৰে একে ডিজাইনৰ নে একে ডিজাইনৰ আপুনি গোটেই চাৰিটাৰে একে ডিজাইন বিচাৰিছে নে বেলেগ বেলেগ বিচাৰিছে

অলপ বেলেগ বিচাৰিছে হয় নেকি অ' কালাৰৰ চইচ আছে নেকি আপোনাৰ কিবা হয় আইডিয়া মানে আমাৰ কেটেলগছ থাকে আপোনাৰ কেটলগছটো যদি আপুনি চাই আপুনি নিজেই চইচ কৰি ল'ব পাৰিব ধৰক আপোনাৰ বেডৰুমৰ চইচ কালাৰ চইচ বেলেগ হ'ব ষ্টাদি টেবুলৰ ষ্টাদি ৰুমটো যিটো হ'ব বাচ্ছাৰ কিডছ কিডছ ৰুমটো যিটো সেইটো অলপ বেলেগ হয় ল'ৰাৰ যদি আপোনাৰ ল'ৰা কিডছৰ বনাব বিচাৰে তেতিয়াহ'লে সেইটো বেলেগ হ'ব আৰু যদি ছোৱালী হয় ছোৱালী কাৰণে গাৰ্লছৰ কাৰণে বেলেগ থাকে সেই সেইটো কাৰণে কৈছোঁ যদি আপুনি বিচাৰে তেতিয়াহ'লে আমি আপোনাক কেটেলগছখন দি দিব পাৰোঁ হয় নিকি আপুনি কেতিয়ালৈ বিচাৰিছে এইখিনি এই কামখিনি হয় নেকি ঠিক আছে আমি আপোনাৰ চইচৰ মতে ডিপেণ্ড কৰি আপোনাৰ কিমান বাজেট হয় আপোনাক আমি জনাই দিম অতি শীঘ্ৰে হ'ব ঠিক আছে আমি আমি আমাৰ ক্লাই মানুহ পঠিয়াই দিম আপোনাৰ তাত আপোনাৰ সেইখিনি চায়ো আহিব প্লাছ আমাৰ কেটেলগখনো দি থৈ আহিব হ'বনে ঠিক আছে থেংক ইউ